হেল্ল' অঁ কি কৰিছে অঁ ভাল অঁ খোৱা বোৱা অঁ পিকনিক নাই খোৱানি

অঁ ক'ত যোৱা হ'ব বাৰু অঁ অঁ গ'লে ভাল লাগে আকৌ মিলিজুলি প পিকনিক খোৱা নহ্ জেগাডোখৰো চোৱা হ'ব অঁ অঁ ভালেই কৰিব তাত এতিয়া কি গাড়ী ল'ব আকৌ অঁ ট্ৰেভেলাৰ নহ্ টেভেলাৰত সবে পাৰিবনে নোৱাৰে আকৌ যাবলৈ এতিয়া অঁ পোৱা যাবতো সেইটো নহ্ তাৰপিছত এতিয়া খাবলৈ ব'বলৈ কেনেকুৱা কি ধৰণৰ আইটেমবিলাক আকৌ তেতিয়া ময়ো মই দুজনমানক ক'ব পাৰিম আৰু তেতিয়া সিহঁতক আইটেম চাইটেমবিলাক সুধিব নহ্ ক'ব পাৰিম আৰু কেনেকুৱা কিনো হয়

অঁ অঁ অঁ হ'ব বাৰু সেনেকেতো ভালেই লাগিব বাৰু সবেতো সবটো খায়ে নহ্ নোখোৱাখিনি তেতিয়া নখ নোখোৱাকেইজনে বোলে পনীৰ খাব অঁ নহ'লে বোলে কিছুমানে মাছ খাব নহ্ অঁ নাচি বাগি ফুৰ্তি কৰি অঁ সেইটো ডা অঁ সেইটো হেৰিটো লৈ ল'ব লাগিব লাগিব চাগে নহয় গান বাজনাটো অঁ

অঁ ছশ টকামানকৈ অকণমান কম হ'ব নেকি সব নিয়া হ'ব যে খোৱা বোৱা অঁ আকৌ গেট পাছ আৰু কিবা কিবি কৰিব লাগে যে সেইফালে পিকনিক গ'লে অঁ পাছো লাগে আকৌ বনোৱা মেলাত সেই জেগাডোখৰো বোলে পইচা লয় হেনো আজিকালি অ' এইবিলাক নতুন নতুন নিয়ম নদী পাৰত খাবলৈ গ'লেও পইচা গছৰ তলত খাবলৈ গ'লেও পইচা লয় নহ্ অঁ অঁ দিয়াটো দিব বাৰু যোৱাটো যোৱাখিনিয়ে অঁ অঁ যাবই আৰু পৰিয়াল লগা আৰু এইফালে আৰু কোনো এইফালে যাম বুলি কৈছিলে হ'বলা দেই আৰু মানুহ চানুহ ক'ব আৰু ছাব্বিছ হয় সাতাইছ হয় ভালেখিনি লাগে নহয় পিকনিক বুলি ক'লে অঁ গাহৰি আকৌ সবে নাখায় আমি বাৰু খাওঁ ব্ৰইলাৰটোৱে খাই দেখোন সবে যদি গাহৰিটো লোৱা হয় তেতিয়া মাছটো লৈ ল'ব লাগে যিয়ে নাখায় তেতিয়া মাছ খাব আৰু অঁ অঁ ব্ৰইলাৰটো অঁ ব্ৰইলাৰটো বেয়া নহয় ব্ৰইলাৰটো ভালেই বাৰু

হৈয়ে যাব অঁ হৈ যাব অঁ এতিয়া মানুহ গোটোৱাত সেয়া তাতে এতিয়া পিকনিক খোৱা এতিয়া যোগাৰ যা যোগাৰ কৰিব লাগিব কৰিবলৈ হৈছে আৰু লাহেকৈ মানুহ দুনুহ আৰু অলপ গোটাবলৈ অঁ মই এইফালে আজি ক'ম বাৰু হেৰি এই পাতি লৈছোঁ এতিয়া মোবাইলত যে তেনেকৈ গমো পোৱা নাছিলোঁ এতিয়া বোলো পিকনিক বুলি ক'লে নতুন জানুৱাৰী বুলি ক'লে যাওঁ যাওঁ লাগেই আৰু ঠেংকেইটা দাং খায়ে আৰু নাচিও আহিমগৈ এপাক

অঁ সেইটোও হয় কনফাৰ্মকৈ অঁ কনফাৰ্মকৈ সুধিব লাগিব চাৰিটামান বজাতে চাৰিটা পাঁচটা তেনেকুৱাতে গ'লেহে হ'ব চাগে দূৰ হ'ব নহ্ পাচিঘাট অঁ অঁ সেইটোৱে গম পাইছো হ'ব বাৰু তেতিয়াহ'লে অঁ অঁ